হয় হয় হয় কওক

অঁ এনেই মুখা শিল্পৰ জন্মস্থান বুলি ক'লে আপোনাৰ হেৰি হ'ব এই মাজুলীখনতেই আৰম্ভণি তাতে মাজুলীখনতে ভাওনা সংস্কৃতিটো বেছি তাৰপিছত অঁ অঁ যেতিয়া ভাওনা কৰা যায় তেতিয়া বিভিন্ন চৰিত্ৰত মানুহৰ অন্তৰত এটা ভাৱ জগাবৰ কাৰণে মুখা শিল্পী ব্যৱহাৰ কৰা হয় এতিয়া বাঁঘ এটা দেখুৱাব লাগিলে বাঘৰ মুখখন বা বাঘৰ মুখাখন তাৰপৰা আকৌ এই এজন ৰাক্ষক দেখুৱাব লাগিলে অঁ তাকে অঁ হয় এইটো খুবেই প্ৰয়োজন হয় মানুহৰ অন্তৰত এটা ভাৱ জগাবৰ কাৰণে বস্তুটোৰ প্ৰতি এতিয়া ল'ৰা ছোৱালীবিলাকক লৈ যাব পাৰিলেতো ছাত্ৰ ছাত্ৰীসকলক নিব পাৰিলে বহুতেই ভাল আৰু তেওঁলোকৰ এটা ধাৰণা স্পষ্ট হ'ব অঁ খুবেই ভাল হয় আপুনি ভাল কাম লৈছে সেইটো হয়

অঁ

হয় হয় হয় হয় হয় নিশ্চয় অঁ অঁ হয় হয়

অঁ

অঁ মই জনাত আৰু যোৰহাটলৈ গৈ যোৰহাটৰপৰা ফেৰিৰেপাৰ হ'ব লাগিব আৰু নিমাটি ঘাট বা এই এইখন কি এই বেলগুৰি সিফালে অঁ সুঁতি পাৰ হ'ব লাগিব খৰালিৰ দিনত আৰু তিনি তিনিটা চাৰিটা সুঁতি পাৰ হৈ যাব লাগে আজিকালিটো দলং হ'ব ধৰিছে ভাল খবৰ সেইটো আমাৰ কাৰণে বহুত ওচৰ হৈ যাব আমাৰ হেৰি মাজুলীখন আমাৰ ওচৰ চাপি যাব এতিয়া অঁ ভাল কথা ভাল কথা মোৰ ভাল লাগিছে ওলাওক ওলাওক আপুনি অঁ হয় হ'ব দিয়ক পিছে যাম চিন্তা নাই